গান শুনিতো নিশ্চয় ভাল পাওঁ সৰুৰ পৰাই গান শুনি আহিছোঁ আৰু বৰ্তমান ডাঙৰ হোৱাৰ সময়তো যেতিয়া অকলে থকা যায় গান শুনিয়েই বেছি ভাগ সময় পাৰ কৰা যায় কেনেধৰণৰ বুলি ক'ব গ'লে মই সব সব টাইপৰ গান শুনো হিন্দী অসমীয়া ইংলিছৰ পৰা ক্লাছিক ৰক যিধৰণৰ আছে সব ধৰণৰ শুনো মই আৰু মোৰ প্ৰিয় গায়ক অসমৰ বৰ্তমানৰ প্ৰিয় হ'ল পাপন অংগৰাগ মহন্ত পাপন বুলিও কয় আৰু আগৰ আগৰ আগৰ দিনৰবোৰ ক'ব গ'লে মোৰ ভূপেন হাজৰিকা আছে তাৰপিছত বৰ্তমান মনত নাই কিন্তু বহুত আগৰ মই গানবোৰ শুনিও ভাল পাওঁ আগৰ আৰ্টিছবোৰো ভাল লাগে মোৰ আৰু বাকী স্থানীয় সংগীত স্থানীয় সংগীত আমাৰ বহুত আছে প্ৰথমটো হ'ল বৰগীত তাৰপিছত বনগীত আছে বিহুগীত আছে মহোহোৰ গীতবোৰ আছে আমাৰ নলবাৰীত গোৱা হয় মহোহোৰ যোনবোৰ গীত বা হোলী গীত শুনো হোলী গীতো বহুত ভাল লাগে হোলীৰ সময়ত শুনি এইবোৰে আছে লগতে নাগাৰা নাম এইবোৰো আছে